হয় আমাৰ সমাজত নৃত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে নৃত্যবিলাক হৈছে বিহু নৃত্য হাজংবিলাকৰ অসমীয়াবিলাকৰ বিহু নৃত্য হাজংবিলাকৰ হাজং নৃত্য বড়োসকলৰ বড়ো নৃত্য মিচিংসকলৰ মিচিং নৃত্য আদিবাসীসকলৰ এই আদিবাসী যিটো নৃত্য এইবিলাক এইবিলাকৰ উৎসৱস্থলো আছে কৃষ্টি ভৱন কাকৈ চাৰিআলিত আছে কদম তিনিআলিত অছে এনেকুৱাবিলাকত প্ৰায় উৎসৱ পাতি থকাই হয় এইবিলাকত উৎসৱবিলাক চাই আনন্দ কৰি ফূৰ্তি কৰি মানুহৰ মন সদায় জয় কৰিব পাৰে এইবিলাক এটা শাৰীৰিক পৰিশ্ৰমো হয় সেই শাৰীৰিক পৰিশ্ৰমটো মানুহে উৎসৱত ৰূপ দিয়াৰ পৰা বা নৃত্য হিচাপে ব্যৱহাৰ কৰাৰপা বহুত মানুহ শাৰীৰিকভাৱেও সুস্থ হ'বলৈ সক্ষম হৈছে গতিকে সমাজত এনেকুৱা এটা ভূমিকা লোৱাটো চৰকাৰেও গুৰুত্বপূৰ্ণ স্থান দিছে আজিকালি গীনিজ বুকত বিহুৰ বিহু নৃত্যই স্থান পালে গতিকে আমি সকলোৱে নৃত্য গীতত ৰাপ দিয়াতো বহুত ভাল পাইছোঁ বিহু অসমীয়া সমাজৰ অতি চেনেহৰ উৎসৱ এই বিহুকেইটা এটা কাতি বিহু এটা মাঘৰ বিহু এটা বহাগ বিহু বিহু হ'লে আমাৰ মন সদায় সাতখন আঠখন হয় সেই মন হুঁচৰি আহে হুঁচৰিত বিহু নাচে গোটেই ল'ৰা ছোৱালী ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিহু মাৰি থাকিলেও মনত শান্তি থাকে সিহঁতৰ ভোক নালাগে পিয়াহ নালাগে বিহু নাচি থাকিব পাৰে নাচি থাকিব পাৰে ৰাতি দিন সিহঁতৰ নাচি থাকিলেও শেষ নহয় আমিও আগতে আছিলোঁ এটা সময়ত এটা বয়সত এতিয়া সেই বিহু অনুষ্ঠানবিলাক আমি চাবলে যাওঁ বহুত ভাল লাগে মনটো যিমান চিন্তাৰ মাজত থাকিলেও উৎসৱবিলাক বা নৃত্য গীত চাবলৈ গ'লে মানুহে মনবিলাক শান্তি হয় সেই হেতুকে বিহু বতৰত বা নৃত্য বতৰত নৃত্য চাবলৈ যাবই লাগে আৰু বড়োসকলৰ বাগৰুম্বা নৃত্যটো বেছি চাই ভাল লাগে লোকনৃত্য চাই ভাল লাগে জ্যোতি নৃত্য চাই ভাল লাগে পাহাৰীয়া নৃত্য চাই ভাল লাগে এইবিলাক নৃত্য ভাগে ভাগে আছে এই নৃত্যবিলাকক আমি উপভোগ কৰোঁ সদায় নৃত্য নহ'লে সমাজত সদায় ঘৰতে থাকিনো কি চিন্তা কৰি থাকিব এইবিলাক চৰকাৰেও গুৰুত্ব দিছে আজিকালি এইবোৰৰ পৰা ভাল লাগে বেছি